মোৰ বাতৰি সম কাকতৰ বাতৰিসমূহৰ সমানেই সাঁথৰ আৰু কৌতুকসমূহো যথেষ্ট প্ৰিয় বাতৰিসমূহে সমাজক দেশত থকা পৰিস্থিতিসমূহৰ দিশ নিৰ্দেশনা দিয়ে সেইদৰে সাঁথৰ আৰু কৌতুকসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আদায় কৰে সাঁথৰ আৰু কৌতুকসমূহ মোৰ মনোৰঞ্জনৰ খোৰাক দিলেও গুৰুত্বপূৰ্ণ কথাসমূহ ৰাইজৰ আগত তুলি ধৰে এই কৌতুকসমূহে অকল ৰাজনৈতিকভাৱেই নহয় সমাজৰ সাংস্কৃতিক আৰু বিভিন্ন দিশৰ গুৰুত্বপূৰ্ণ দিশসমূহো সমাজৰ আজত আগত উদঙাই দাঙি ধৰে